ছুৰিখন বেয়া পোৱাৰ কাৰণ আমি যিহেতু কট দা কটাৰী আমি কাম কৰি আহিছোঁ দা কটাৰীৰ তুলনাত ছুৰিখনৰ ধাৰটো অকণমান বেলেগ পাওঁ আমি আৰু সৰু ল'ৰা ছোৱালী ঘৰত থাকিলেও অকণমান ভয় হয় যিহেতু সিহঁতে ছুৰিখন দেখিলে বাৰ্থডে কেক্ কাটে বুলি ভাবে আৰু সেইকাৰণে হাতত লৈ টোৱাই মেলি ফুৰিলে অকণমান ছুৰিখনৰ কাৰণে ভয় হয় সেই গতিকে ছুৰিখন অকণমান কটাৰীখনৰ তুলনাত ছুৰিখন অকণমান বেয়া বুলি ভাবোঁ